অঁ হয় অঁ হয় হয় মই কৰোঁ চব্জি দিবলৈ আছিলে অঁ অঁ অঁ হেৰি দাম এতিয়া কেনেকৈ কি হৈ আছে বিলাহী আচ্ছা মোক কিমানকৈ দিব বিলাহী বিলাহী আছে ৰঙালাও আছে বিলাহী ৰঙালাও বেঙেনা আছে দিব দিব পৰা হৈ আছে আপুনি কেতিয়া পাৰে আপুনি আহি যাব খালি দাম দামটো আৰু চাই চিতি দিব আৰু দেখিছেনে কিমান কষ্ট হয় আমি আমাৰ একো লাভেই নহয় আপোনালোকে সৰহকৈ পায় আমি বহুত নোপোচায়ে আমাৰ বুইছেনে অলপ মিলাই মেলি